আমাৰ গাঁও অঞ্চলত টীকাকৰণ কেন্দ্ৰ আছিল কিন্তু ইমান পৰ্যাপ্ত পৰিমাণে উপলব্ধ নাছিল ভেকচিন ল'বলগীয়া ক্ষেত্ৰতো আমি বহুত দূৰ দূৰ জেগালৈ যাবলগীয়া হৈছিল দূৰ দূৰ জেগালৈ যাবলগীয়া স হোৱাত আমাৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি বহুত সমস্যাৰ সন্মুখীন হৈছিলে ৰাতিপুৱাই যাব লাগিব তাত নাম লিখাব লাগিব নাম লিখাৰ পিছত তাত লাইন পাতি থিয় হ'ব লাগিব তা বেলেগ বেলেগ ঠাইত যদি আমাৰ নিজৰ ঠাইতেই টীকাকৰণ কেন্দ্ৰ পৰ্যাপ্ত পৰিমাণে থাকিলেহেঁতেন তেতিয়া আমাৰ এই গাঁৱৰ সমস্যাসমূহ গাঁৱৰ সমস্যাসমূহ দূৰ হ'লহেঁতেন আৰু মানুহখিনিও ইমান সমস্যাৰ সন্মুখীন নহ'লহেঁতেন বুলি মই ভাবোঁ